অসমত বিভিন্ন জন জাতি জনজাতি সংস্কৃতিৰে আৱৰি আছে সকলোৱে নিজৰ নিজৰ সংস্কৃতিয়ে অসমৰ সংস্কৃতিৰ জগতলৈ অৱদান আগবঢ়াই আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য তেওঁলোকৰ যি সকলোৱে নৃত্য গীত

কাপোৰ কানি এইবিলাক সকলোৱে মিলি অসমৰ সংস্কৃতিৰ জগতলৈ বিভিন্ন ধৰণৰ সমন্ময় আনিছে যেনে ধৰক

নাচ গানৰ ভিতৰত বিহু মিচিং জনজাতীয় যে মিচিং জনজাতিৰ বিহু কোঁচ ৰাভা আদি জনগোষ্ঠী বিহু মিচিংজনগোষ্ঠীৰ আলি আই লিগাং আৰু তেওঁলোকে পিন্ধা যিবিলাক অলপ ধুনীয়া কাপোৰ সেইবিলাকে গোটেই অসমত সাংস্কৃতিক জগতলৈ বা বিশ্বৰ সাংস্কৃতিক জগতলৈ বিভিন্ন ধৰণৰ সমন্বয় তুলি গঢ়ি তোলে খাদ্যৰ ক্ষেত্ৰততো সকলোৱে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে খাদ্যৰ ভিতৰত কিছুমানে সাঁজ পানী আৰু কিছুমানে ধৰি লওক গাহৰি মাংস